অঁ কওক বাৰু অঁ মতাৰ চাইকেল আছে ৰেট মানে আজিকালি ৰেটবোৰ বাঢ়িলে যে প্ৰায় ছহেজাৰ হয়গৈ আৰু চাৰে পাঁচ হোজাৰ দিব পাৰি তাৰাপৰা কেৰিয়াৰ লগাব লাগিব তাৰপিছত আকৌ বেল চেলো এক্সট্ৰা দাম আজিকালি বেলটো নহয় বাৰু সেই কেৰিয়াৰখনৰ এক্সট্ৰা দাম যদি ফুল চুল লগা সেইবোৰ এক্সট্ৰা দাম তাৰপিছত আগফালে যদি গাৰ্ড গাৰ্ড লগাবলৈ বিচাৰে নহয় গাৰ্ডৰ দাম এক্সট্ৰা এনেকুৱাই আৰু প্ৰায় ছয় হেজাৰৰ ওপৰ পৰেগৈ আৰু কি কয় অঁ চিট কভাৰ দামবোৰ এক্সট্ৰাকৈ ভৰিবলগীয়া হয়

চাৰি চাৰে ছয় হেজাৰ এই এইখন হেৰি ৰেঞ্জাৰখন প্ৰায় হেৰিয়ত পায়গৈ আৰু হিৰ'খন যিখন প্ৰায় চলি আছে যে সেইখন প্ৰায় ছহেজাৰ প্ৰায় ছহেজাৰ হয়গৈ আৰু অঁ আহিব অঁ খোলা থাকিব অঁ